অঁ কওকচোন অঁ অঁ আপোনাৰ নামটো জনাব কোনদিনা কৰিছিলে আপুনি পাঁচ দিনমান হ'ল চাই দি আছোঁ আপোনাক ৰ'বছোন এক ছেকেণ্ড ৰ'ব আপোনাৰ হেৰি ৰেডী হৈছে আপুনি আহি লৈ যাব পাৰিব ৰেডী হৈছে ডক্তৰৰ কথাটো সোধ

এতিয়ালৈকে আহি পোৱা নাই আহিব তিনিটা বজাত আহিব অঁ তিনিটা বজাত আহিব আপুনি একেলগে আহি ডক্তৰক দেখাই যাব আৰু ৰিপৰ্টটো লৈ যাব

ইউ ম'ষ্ট ৱেলকাম